সাতাইছ তাৰিখ দুই মাহ দুই হেজাৰ বাইছ আঠ তাৰিখ ছয় মাহ দুহেজাৰ তিনি দুই তাৰিখ পাঁচ মাহ দুহেজাৰ দহ পাঁচ তাৰিখ আঠ মাহ দুই হেজাৰ আঠ সাত তাৰিখ চাৰি মাহ দুই হেজাৰ ছয়